হয় কওকচোন হয় হয় আপুনি ক'ৰ পৰা কৈছে হয় কওকচোন অঁ আপুনি আপুনি ছিংগেল আহিব মানে অকলশৰীয়াকৈ আহিবনে পৰিয়ালৰ লগত হয় কেইদিন মানৰ কাৰণে আহিব অঁ তেতিয়াহ'লেতো বহুতখিনি জেগা আপুনি চাই যাব পাৰিব হয় আপুনি তেজপুৰলৈ আহিলে আপোনাৰ বহু বহুত ধৰণৰ ঐতিহ্য বস্তু আছে ইয়াত অগ্নিগড় আছে তাৰপিছত ক'ল পাৰ্ক চিত্ৰলেখা উদ্যান আছে হয় আৰু লগতে আপুনি ইয়াত গণেশ ঘাট চাব পাৰিব অঁ হোটেলৰ হোটেলৰ ব্যৱস্থাটো বাৰু হৈ যাব আপুনি মোৰ লগত কনটেক্ট যোগাযোগ কৰিলে হ'ল আপুনি এতিয়া ফেমেলী পৰিয়ালৰ মানে কেইজন আহিব সদস্য হয় আপোনাক কেইটামান ৰুম লাগিব বা দুটা ৰুম হয় আপুনি হোটেল হেৰিটেজত থাকিব পাৰে বা লগতে আৰু বহুতখিনি হোটেল আছে বাৰু ইয়াত অঁ হেৰিটেজত থাকিলে আপুনি খোৱা বোৱা সকলোবোৰ বস্তু তাতে পাব লগতে দহদিনৰ দহদিনৰ দুটা ৰুম আৰু ঘূৰা ফুৰা মিলাই কমেও ত্ৰিশ হাজাৰ মান যাব পাৰে

হয় হয় হয় হয় আপুনি চাবলৈ আপুনি যদি কিবা উদ্যান চুদ্যান চাব বিচাৰে আপুনি আমাৰ নামেৰি চাব পাৰে ৰাষ্ট্ৰীয় উদ্যান হয় তাতে আপুনি হয় কওক